হেল্ল'

অ হয় নেকি অ কেতিয়াৰ পৰা কিমান টাইম হ'ল ৰাতিপুৱাতো তাই ঠিকেই আছিলে এতিয়া ঘপককৈ ঠিক আছে মই বাৰু বাৰু এইফালে আহিছিলোঁ আপুনি অকণমান তাইক সেই গাইড কৰকচোন মই গৈছোঁ বাৰু অ মোৰ এই মিছেছেও মানে কি এটা এ মানে প্ৰাইভেট কোম্পানী এটাত জব কৰি আছে তাইটো এতিয়া যাব নোৱাৰিব ময়েই যাব লাগিব যিহেতু অ অ হয় হয় হয় হয় অ হয় ৰাতিপুৱা তাই বাৰু ভাতো ভালকৈ খোৱা নাছিলে হু হু হু তাই হেই টিফিন দি পঠিওৱা হৈছিলে টিফিনটো খালে নি বাৰু তাই অ অ অ ঠিক আছে বাৰু হয় হয় নিশ্চয় মই যাবলৈ যিমান পাৰো সোনকালে চেষ্টা কৰিছোঁ বাৰু